মই এঘণ্টা আগত আপোনালোকৰ পৰা এটা কেব বুক কৰিছিলোঁ আৰু তাত মই পৰুৱা চালি চাৰিআলিৰ পৰা মহাভৈৰৱলৈকে আহিছিলোঁ আহি থাকোঁতে তাত মোৰ মোৰ লগত এটা বেগ আছিল বেগত বিভিন্ন ধৰণৰ মোৰ সামগ্ৰী কিছুমান আছিল আৰু কাগজ পাতি অলপ আছিল আৰু তাতে মোৰ মোবাইলটো আছিল কিন্তু মই দুৰ্ভাগ্যবশতঃ সেই বেগটো কেবতেই এৰি থৈ আহিলোঁ কেবৰ নাম্বাৰ মোৰ লগত আছে এ এছ টুৱেলভ এ বি ছিক্স জিৰো ফাইভ নাইন এই কেব নাম্বাৰটোত মই মোৰ বেগটো এৰি থৈ আহিলোঁ আৰু মই এতিয়া বিচাৰোঁ যে সেই কেবখনৰ যিমানখিনি ডিটেইলছ আছে আপোনালোকে মোক দিয়ক আপোনালোকে সেই কেবক কেবৰ যিজন ড্ৰাইভাৰ আছে সেইজনক ক'লেও হ'ব আৰু যাতে সেইজনে মোক আকৌ এবাৰ মোৰ এই নাম্বাৰটোত ফোন কৰি যাতে সেই বস্তুখিনি ঘূৰাই দিয়ে কাৰণ তাত মোৰ বহুত জৰুৰী কাগজ পাতি আছিলে মোৰ মোবাইল আছিলে